হেল্ল'

আচ্ছা আচ্ছা হ'ল ঘৰতে আছোঁ মই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ ক'ৰবাত খাওঁগৈ খাব যাওঁ ব'লা অ' নাজানো কি পায় ভাল ওচৰে পাঁজৰে ত' ক'ত যোৱা ভাল সেইটোতো লাঞ্চ কৰা টাইম হয় আচ্ছা আচ্ছা অঁ পইচা দেখা পাই মোৰ পৰা ল'বা ট্রিট ট্রিট মোৰ ফালৰ পাই ধেৰ মানে কি আৰু থালিহে মে'বি আচ্ছা আচ্ছা ত' চবতকৈ সস্তা কোনখনত নাই নহয় নহয় কাৰণ মই কৈছো যিহেতু মই ভাবিব লাগিব নহয় যে সস্তানখনতে যাব লাগিব বুলি সেইটো কাৰণে ওচৰত কোনখন ওচৰত কোনখন আছে

অঁ তুমি আছা ক'ত এতিয়া কাৰেণ্টলি একদম তোৰ জুইহাল পাবলৈ কিমান টাইম লাগিব কাৰণ মই আকৌ টাউনলৈকে নাযাওঁ মানে মই জুইহাললৈকে আহি যাম এইফালৰ পৰা পাঁচ মিনিট লাগিব ন ত' পাঁচ মিনিটে লাগিব নে আৰু বেছি কিবা বেলেগ টাইমো আছে কামো আছে পাঁচ মিনিট আচ্ছা টোপোলা ভাত আৰু মোৰতো দছ মিনিটমান লাগিব চাগে মি মই ৰেডিয়ে হোৱা নাই তোক মই ঘৰৰ পৰা ওলালে ফোন কৰিম মই ঘৰৰ পৰা ওলালে ফোন কৰিম তাকে তাকে আৰু হেৰি টোপোলা ভাত আৰু গাহৰি মাংসই নে আৰু বেলেগ কিবা পায় অঁ মাংস বা বেলেগ কিবা কাৰণ গাহৰিটো খোৱা নহয়

আচ্ছা মোৰ কাৰণে হাঁহ তোমাৰ কাৰণে অ'কে মোৰ কাৰণে হাঁহ তোমাৰ কাৰণে গাহৰি টোপোলা ভাত ঠিক আছে মই ওলালে ফোন কৰিম বাৰু ঠিক আছে বাই বাই